অঁ অজিত দা হয়নে অঁ মই এই নিউজ চেনেল এটাৰ পৰা আপোনালে ফোন কৰিছিলোঁ আপোনালোকৰ গাঁৱৰ ফালে যাম বুলি ভাবিছিলোঁ আপোনালোকৰ সেইফালে এনেকুৱা বিল নদী আছেনে বাৰু

অঁ

আমাৰ এইফালে বাৰু ইমান নাই অঁ তাৰমানে আপোনালোকৰ তাত সেই অলপ মাছ ওলাই বুলি কোৱা শুনিয়ে তাৰমানে যাম বুলি ভাবিছো

নহয় তাত নহয় মানে আচলতে গৈ নিউজ এটা কৰিম বুলি ভাবিছিলোঁ মাছৰ বিষয় হয় যাম এইদিনতে আপোনালোক খবৰ দিম বাৰু অঁ অঁ আৰু নদীখন আপোনাৰ পৰা কিমান দূৰ আৰু মান লাগে ন অঁ অঁ বাইকত যাব পৰা যাব অঁ অঁ অঁ নহ'লে আকৌ কিছুমান জেগা তাৰমানে খোজকাঢ়িয়ে যাব লাগে বোকাই বোকাই অঁ অঁ অঁ অঁ অঁ

নে বিক্ৰী কৰা হয়নে তাত মাছবিলাক নে হেৰি গাঁৱতে ঘৰতে হে ৰখা

অঁ অঁ শুকতি বনাই থৈছে নে শুকতি অঁ শুকতি দেখাবচোন কেনেকুৱা

কোনবিধ মাছৰ পৰা বনাই বাৰু অঁ

এতিয়ালৈ খােৱা নাই বাৰু অঁ অঁ অঁ অঁ অঁ খবৰ দিম বাৰু এইকেইদিনতে যাম বুলি ভাবি আছোঁ বাৰু

অঁ ঠিকে আছে